ঐ অভি শুনিছ'নে বুজিছ'নে মই দুবছৰৰ পৰা এটা কোম্পানী বাল্বৰ লাইট ব্যৱহাৰ কৰিছোঁ ফিলিপছৰ বাল্বটো ইমানেই বেয়া মই আনি পিনে দুসপ্তাহ ব্যৱহাৰ কৰোঁহে লাইটটো বেয়া বাল্বটো বেয়া হয়েই কৰিবি কি এতিয়া উপায়ো নাই টাউনলৈ ঘৰৰ পৰা দুঘণ্টামানৰ বাট তই জান'ৱেই ওচৰৰ দোকানখনত কেৱল এই কোম্পানীটৰেই বাল্ব পোৱা যায় উপায়ো নাই এই বাল্বটোকে আনিবলগীয়া হয় অনাৰ পিছত বেয়া ওলোৱা পাছত দোকানখনত এক্সচেঞ্জো নহয় সেইদিনাটো এটা দুৰ্ঘটনাই হ'ল লাইটটো জ্বলি আছিল ঘপককৈ ঢিপ ঢাপ মাৰিবলৈ ধৰিলে তেনেতে আইতা আহি আছিলে লাইটটো ঢিপ ঢাপ কৰিলে আৰু ফুটি গ'ল ফুটি পিনে কেইডখৰমান কাঁচ আইতাৰ মুখতে পৰিল এতিয়া সেই লাইটটোৰ অৰ্থাৎ বাল্বটো লৈ মই দুখীয়া অনুভৱ কৰিছোঁ ঘৰৰ পৰা টাউনলৈও ইমান দূৰ গৈ পিনে যে এটা ভাল্ব বাল্ব লৈ আহি ঘৰত লগাওঁ দোকানীজনক নকৈ মই কি কৰিম দোকানীজনে যি পায় তেওঁ সেইটোৱেটো আনিব কি কৰিবি হয় অঁ ও তহঁতৰ ঘৰ সেইটো লাইটে আনে নেকি তহঁতৰ পিছে সেই বাল্বটো ভালদৰে জ্বলেনে ও তহঁতৰো নজ্বলে আমাৰো একেই পায় খুব বেছি দুসপ্তাহমানেই যায় দামটো পিছে ঠিকেই লয় কিন্তু কামতহে নিদিয়ে মই টাউনলৈ গৈ বেলেগ কোম্পানীহে বাল্ব লৈ আনিম যেন পাইছোঁ দুঘণ্টা বাট হয় উপায় নাই কৰিমনো কি এই বাল্বটো আনি পিনে কিন্তু মোৰ আইতা যিটো এই দুৰ্ঘটনা হ'ল মই কিন্তু বৰ দূষিত আইতাই বৰ বেয়াকৈ দুখ পালে ও আইতাক দেখি বেয়াই লাগিছে সামান্য বাল্বটো কাৰণে ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল আমাৰ গাঁৱত যদি ভাল দোকান এখন থকা হ'লে বা টাউনখন ওচৰত থকা হ'লে মই ভাল বাল্ব এটা আনি যদি ঘৰত লগোৱা হ'লে আজি এনেকুৱা দুৰ্ঘটনা হ'বলৈ নহয় নহয়